আমাৰ অঞ্চলত মানুহে দৌৰা খোজকঢ়া আদি ব্যায়াম বহুতকে কৰা দেখা যায় কাৰণ আজিকালি আপোনাৰ মানুহৰ বহুত মানুহৰ চুগাৰ আছে প্ৰেছাৰ আছে বিষ আছে খোজকঢ়া দৌৰা এইবিলাকৰ দ্বাৰা আপোনাৰ প্ৰেছাৰ ছুগাৰ বা বিষ এনেকুৱাবিলাক মানুহে অলপ আৰাম পায় সেইকাৰণে কিজানি মানুহে মানে মানুহে খোজকাঢ়ে বা দৌৰে বা কিছুমানে আপোনাৰ ৰাতিপুৱা দৌৰে কিছুমানে আবেলিও দৌৰা দেখা যায় আৰু খোজো তেনেকৈ কিছুমানে আপোনাৰ ৰাতিপুৱা কাঢ়ে কিছুমানে আবেলি কঢ়া দেখা যায় খোজকঢ়াটো স্বাস্থ্যৰ কাৰণে সকলোৱে বা খোজকঢ়াই হওক বা দৌৰাই হওক স্বাস্থ্যৰ কাৰণে মানে আপোনাৰ ভাল